প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষাটো ব্যৱহাৰ কিদৰে সলনি হৈছে ইয়াৰ অসমীয়া ভাষাটো আমাৰ অসমত বহুত বেমা বেমেজালি হৈছে আৰু অসমীয়া ভাষাৰ সলনি ইংলিছ হিন্দী ব্যৱহাৰ কৰিবলৈ লৈছে আৰু অসমীয়া ভাষাটো আমাৰ অসমত ব্যৱহাৰ কম কৰিবলৈ লৈছে সেইটো কাৰণে অসমীয়া ভাষাটো বহুত বেমেজালিৰ সৃষ্টি হৈছে আৰু অসমীয়া ভাষাটো হেৰাই গৈছে